ধেমাজি জিলাত উদযাপন কৰা মূল সাংস্কৃতিক উৎসৱসমূহ হ'ল বিহু অসমীয়া জনগোষ্ঠীবিলাকে বিহু উদযাপন কৰে বিহাৰীবিলাকে বিহাৰী জনগোষ্ঠীবিলাকে ষঠ পূজা উদযাপন কৰে আৰু মিচিংসকলে আলি আই লৃগাং আৰু বঙালী জনগোষ্ঠীবিলাকে বা চাহ জনগোষ্ঠীবিলাকে কৰম পূজা নেপালীসকলে ভাই টিকা আদি বিভিন্ন জনগোষ্ঠীবিলাকে বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে আৰু কাতি মাহত দীপাৱলী পালন কৰা হয় দীপাৱলীত হৈছে পোহৰৰ উৎসৱ পূৰ্বপুৰুষসকলৰ মতে ৰামচন্দ্ৰ বনবাসৰ পৰা ঘৰলৈ অহা আহি আহে বুলি পূৰ্বপুৰুষসকলে পূৰ্বসুৰ পুৰুষসকলৰ পৰা আজিলৈকে এইটো কথা জনা যায় আৰু সেইদিনা মম ফটকা আদি জ্বলাই ধুম ধামেৰে এই অঞ্চলত পালন কৰা হয় হোলী হোলী ৰঙৰ উৎসৱ হোলী ফাগুণ মাহত পতা হয় সেইদিনা সকলো ল'ৰা ছোৱালীয়ে হোলী খেলে গাঁৱৰ ল'ৰা ছোৱালীবিলাকে হোলী খেলে বিহু তিনিটা তিনিটা বহাগ মাহত বহাগ বিহু অৰ্থাৎ ৰঙালী বিহু উদযাপন কৰা হয় বিহু সেই বহাগ বিহু বা ৰঙালী বিহু সাতদিন উদযাপন কৰা হয় তাত মানুহ বিহু গৰু বিহু আদি সাতদিন সাতদিন বিভিন্ন ধৰণৰ বিভিন্ন নামেৰে সেই বিহু উদযাপন কৰা হয় গৰু বিহুত গৰুক গা ধুৱাই মানুহ বিহুত সন্ধিয়া হুঁচৰি গাই আদি বিভিন্ন ৰীতি নীতিৰে সেই বিহু উদযাপন কৰা হয় মাঘ বিহু অৰ্থাৎ ভোগালী বিহু সেই তেতিয়া মেজি জ্বলায় আৰু খানা খায় আদি ঠিক তেনেদৰে কাতি বিহুক কঙালী বুলি জনা যায় তেতিয়া তুলসী তলত চাকি জ্বলায় তুলসীত তুলসীৰ তলত ল'ৰা গাঁৱৰ ল'ৰা ছোৱালী মিলি প্ৰাৰ্থনা কৰে প্ৰাৰ্থনা কৰে ঘৰে ঘৰে তুলসী পূজা কৰে আদি বিভিন্ন ৰীতি নীতি এই বিহু তিনিটা পালন কৰা হয় ঠিক সেইদৰে শিৱৰাত্ৰি পালন কৰা হয় নামঘৰত ভাওনা পালন কৰা হয় আদি বিভিন্ন ৰীতি নীতিৰে এই উৎসৱসমূহ পালন কৰা হয়